হেল্ল' এক্স ৱাই জেদ কাৰ এজেঞ্চি হয়নে বাৰু হয় ন কালি মানে মই আপোনালোকৰ এজেঞ্চি পৰা এখন গাড়ী বুক কৰিছিলো মৰিয়নিলৈ যাবলৈ যোৰহাটৰ পৰা মোৰ কেইটামান অভিযোগ দিবলগীয়া আছে এইটো লৈ কি হৈছিল মই যিটো সময়ত তেওঁলোকক মাতিছিলো সেই সময়টোত আহি কিন্তু পোৱাহি নাছিল বহু পলমকৈ আহি পাইছিল হয় হয় আৰু কি হৈছিল ছিটসমূহ ইমান বেয়া আছিলে গাড়ীখনৰ তাৰোপৰি গাড়ীখন যেতিয়া গৈ আছে ৰাস্তাত বৰ অসুবিধা দিছিল মাজে মাজে বন্ধ হৈ হৈ যায় আৰু হৰ্ণটোও বৰ ভালকৈ নাবাজে বৰ অসুবিধাৰ সন্মুখীন হ'লো আৰু বিশেষকৈ সময়ৰ বাবে ত' সময়টো বহুত মূল্যৱান গতিকে আপোনালোকে ভৱিষ্যতে এইখিনি যাতে অলপ উন্নত কৰে তাৰ কামনা কৰিলো